আইনগতভাৱে নথি উলিওৱা ক্ষেত্ৰত মোৰ অভিজ্ঞতাটো বহুতেই কঠিন কাৰণ এখন কাগজ উলিয়াবলৈ অফিচলৈ বাৰম্বাৰ অহা যোৱা কৰাটোৱে মোৰ বাবে কঠিন কাৰণ একেদিনাই এইকেইটা কাম সম্ভৱ হৈ নাহে উলিয়াব কাগজ এখন উলিয়াবলৈ নানা জেগালৈ পঠিয়াই যাবলগীয়া হয় কিছুমান অনলাইন হয় পি আৰ চি এখন উলিয়াবলৈয়ো কেইবাদিনৰো প্ৰয়োজন হৈ যায় কেতিয়াবা কেতিয়াবা ইমাৰ্জেঞ্চি উলিয়াবলগীয়া হয় কাষ্ট চাৰ্টিফিকেটখন উলিয়াবলৈ কেতিয়াবা বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাষ্টৰ অফিচত গৈ আকৌ কাগজ উলিয়াই আনি আকৌ এখন অফিচত জমা দি আকৌ ৰখিবলগীয়া প্ৰয়োজন হৈ যায় আজিকালি বহুতো কাগজপত্ৰ দৰকাৰ পি আৰ চি উলিয়াবলৈ কাষ্ট আধাৰ কাৰ্ড এখন উলিয়াবলৈয়ো বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আজিকালি প্ৰায়ে অনলাইন আজিকালি অনলাইনৰ সুবিধা কৰি দিছে অনলাইন কৰিবলৈ গৈ লাইন কেতিয়াবা লাইন পাতিবলগীয়া হৈ যায় কেতিয়াবা এনেকুৱা হয় এদিনতো কাম হৈ নাহে এদিনতটো কেতিয়াও নহয় বাৰু কেতিয়াবা এনেকুৱা হৈ যায় কেতিয়াবা এখন নথি উলিয়াবলৈয়ো কেতিয়াবা কৰ্টৰ এফিডেফিট দৰকাৰ হৈ যায় কেতিয়াবা কাৰোবাৰ চাইন ল'বলগীয়া হৈ যায় মানে বহুতো সমস্যাৰ সন্মুখীন হৈ যাওঁ আৰু কেতিয়াবা বহুত কঠিন হৈ পৰে মোৰ বাবে আৰু একেইদিনাই কামটো হ'লে ভালে বাৰু কেতিয়াবা এনেকুৱা হয় আজিও যাব লাগে কালিও যাব লাগে সেনেকুৱা হয় কেতিয়াবা পৰিস্থিতি হৈ যায় আৰু বিশেষকৈ অনলাইনবিলাক আজিকালি প্ৰায় কেতিয়াবা প্ৰায় কেতিয়াবা এই ছাৰ্ভাৰ ডাউন থাকে কেতিয়াবা সেনেকৈয়ো ঘূৰি আহবলগীয়া হৈ যায় কেতিয়াবা মানে বহুত সমস্যা হয় হৈ যায় আৰু কেতিয়াবা এদিনত কেতিয়াও হৈ নাহে কেতিয়াবা দুদিন তিনিদিন লাগি যায় যাবলৈ কেতিয়াবা ছাৰ্ভাৰ ডাউন বুলি ঘূৰি আহিবলগীয়া হৈ যায় মুঠতে সমস্যা বহুত এখন কাগজ উলিয়াবলৈ নথি আইন আইনগতভাৱে উলিয়ালে যিহেতু কৰ্টত যাবলগীয়া পৰি যায় কেতিয়াবা কৰ্ট এফিডেফিট কৰিবলগীয়া হৈ যায় কিছুমান এনেকুৱা পান কাৰ্ড ভোটাৰ ভোটাৰ আই ডিৰ কাৰণেও পাবলৈয়ো বহুত কঠিন কেতিয়াবা বছৰ ধৰি ৰখিবলগীয়া হৈ যায় আজিকালি বাৰু কিছুমান সুবিধা হৈ কৰি দিছে বাৰু কেতিয়াবা কিছুমান সোনকালে হয় কিছুমান সোনকাল হৈ নুঠে কেতিয়াবা এনেকুৱা হৈ যায় এই আজি গৈছোঁ নহ'ল আকৌ কালি যাবলগীয়া হৈ যায় বিশেষকৈ আৰু ক'বলগীয়াখিনি ইমানেই বাৰু বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ বাৰু আৰু কঠিনো এখন কাগজ পাবলৈ বহুত অহা যোৱা কৰিব লাগে আজিকালিতো প্ৰায় ডকুমেণ্টছ নহ'লে একো কামেই নহয় নথিপত্ৰ দৰকাৰ প্ৰতিটো ক্ষেত্ৰতে কেতিয়াবা এনেকুৱা হৈ যায় ইমাৰ্জেঞ্চি উলিয়াবলগীয়া হৈ যায় সেনেকৈয়ো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এইবিলাকে অভিজ্ঞতা আৰু মোৰ অহা যোৱাটোৱে টান পাওঁ সোনকাল হৈ আহিলে কামবোৰ আমাৰো সহজ হয় কিছুমান এনেকুৱা হয় লাইন পাতিব লাগে বহুত কেতিয়াবা এনেকুৱা হৈ যায় গোটেই দিনটো লাগি যায় কেতিয়াবা এদিনতে হৈ নুঠে কেতিয়াবা তিনি চাৰিদিনমান যাবলগীয়া হৈ যায় আৰু সেইবিলাকে আৰু কঠিন পাওঁ ক'বলগীয়াখিনি এইখিনিয়ে বাৰু কাগজ এখন উলিয়াবলৈ ইমানো সহজ নহয় আজিকালি ইমানখিনিয়ে ক'বলগীয়া মোৰ মোৰ অভিজ্ঞতা